আমাৰ গাঁৱলৈ বাহিৰৰ মানুহ যদি কোনোবা আহে আমি ৰাস্তা পদূলি চাফা কৰিব লাগিব আৰু ঘৰখনো চাফা কৰিব লাগিব আৰু যেনেকৈ আহিব তেনেকৈ আমি সেৱা শুশ্ৰুষা কৰিব লাগিব ভকত বৈষ্ণব আহিব আৰু আইসকল আহিব কেনেকৈ আমি শুশ্ৰুষা কৰিব লাগে চব আহিব সুবিধা কৰিব লাগিব আমি খোৱা বোৱা ব্যৱস্থা কৰিব লাগিব আৰু আলহী অতিথি বহিবলৈ দিবলৈ সেয়াও চেষ্টা কৰিব লাগিব কাবাক মাতিব লাগিব কাবাক কিবা তামোল ঠলি দিব লাগিব আমিতো ইমানখিনি নেজানো তথাপিতো ইয়াতে গোপ গোপীসহ আহি চবেই সেৱা চেৱা কৰি আমাৰ সমাজখন ভালকৈ পঠিয়াব লাগিব আৰু গাঁৱত ভাওনা ৰাস তাল নেগেৰা সকলোখিনি আমি শিকিব লাগিব বা শিকি থকা সকলো বজাব দেখুৱাব লাগিব তেহে আমাৰ ভাল বুলি ক'ব আৰু ক'ৰবাত যদি ভুল হৈছে সেইখিনি শুদ্ধৰাব লাগিব ইয়াতে ভাওনা থিয়েটাৰ এটা ক'ৰবাত হ'লেও সেইখিনি আঁতৰ পৰা বায়েন আনি ভালকে শিকাব লাগিব যিখিনি এতিয়া আমাৰ কণ কণ মইনা মানীয়া মইনা মানীয়া আছে সেইটোকো শিকাব লাগিব ভকত বৈষ্ণবসকল আহি গায়েন বায়েন সকলোকে ধুনীয়াকে আমি সেয়া চেৱা কৰি আমি যদি ভালকে পঠিয়াব পাৰোঁ তেন্তে ইমান আমাক কিমান ভাল হ'ব ঘৰখনেও ভাল আৰু ৰাইজেও ভাল আইসকলেও ভাল ক'ৰবাত যদি ভুল ভুল হ'লে সেইখিনি শুদ্ধৰাই দিব আৰু হেৰি ইয়াতে

মইনা পাৰিজাত খেল ধেমালি ল'ৰা ছোৱালী ইয়াতো পাৰে শিকিব